হেল্ল' অঁ কোৱা আলু কেজি সত্তৰ টকা অঁ দামেই এতিয়া বস্তু সস্তাত নাপায় নহয় তেতিয়াহ'লে মেৰাপানীৰপৰা আনাগৈ যোৱা পিঁয়াজৰ পঞ্চাছ টকা কেজি নাই নোৱাৰোঁ মোৰ সেই গেলিলেও গেলি যাব বস্তু মই এনেকৈ বিকিব নোৱাৰোঁ নাই নাই মই বস্তু আৰু বিকিবলৈ আহিছোঁ লাগিলে গেলিয়ে যাওক পেলাই দিম তাৰমানে দিব নোৱাৰোঁ আৰু দাইলৰ এশ টকা কেজি বুট সেই বুটৰ এশ টকা

অঁ এশ টকা দেই হেৰি তাৰপিছত আমি আকৌ এইবোৰ হ'লচেলত আনো নাই

তাৰমানে ইদিনাতকৈ সিদিনা বাঢ়ি গৈ থাকে আমি চাউল কিনিলে মানে এতিয়া পঞ্চাছ টকা চাউল কিনি ভাত খাই আছো অঁ আমাৰ পঞ্চাছ টকা ইয়াত চাউল কেজি অঁ হ'ব তেতিয়াহ'লে কিবা এটা মিলাই দিম আৰু

হেৰি আধা লিটাৰটো সত্তৰ টকা আৰু এইটো হেৰি একেবাৰে হেৰিটো ভালটো এই তাৰপৰা এইটো ষাঠি টকা এক লিটাৰ হ'লে যেনিবা এশ ত্ৰিছ টকা লওঁ অঁ আলু হ'লে দাম আৰু আলু এতিয়া দাম আৰু এতিয়া কৰিমনো কি অঁ আমি এতিয়া আনোতেই আমাৰপৰা লৈছে গাড়ী ভাড়াই লৈছে গাড়ীত এতিয়া গাড়ীত গৈছে তাৰপিছত আকৌ এতিয়া মতীয়াক দিবলগীয়া হৈছে সেইদৰে মতীয়াক দিওঁতে আকৌ হেৰি গাড়ী ভাড়া লওঁতে এতিয়া কিমান কেইটকা গৈছে মানুহৰ খৰচ সেনেকৈতো আমি দামটো ল'বই লাগিব ন অঁ আমিতো সেইটো উঠাই ল'বই লাগিব অঁ অঁ হ'ব তেতিয়া